ছোৱালী মহিলা আৰু ল'ৰা পুৰুষে খেলা খেলবোৰৰ খেলবোৰ হ'ল ছোৱালীবোৰে যেনেকৈ ছোৱালীবোৰে যেনেকৈ ঘৰ ঘৰ খেলে তাৰ পিছতকে তাৰ পিছতকে যিবোৰ সৰু সৰু পুতলা থাকে সেই পুতলাবোৰৰ সৈতে খেলে আৰু ল'ৰাবোৰে সেইবোৰ দৌৰা দৌৰি দৌৰ খেল তাৰ পিছতকে ফুটবল ক্ৰিকেট সেইবোৰ খেলে আৰু ছোৱালীবোৰে সাধাৰণতে আমি সেইবোৰ খেল খেলা নেদেখোঁ আৰু তেওঁলোকক এইবোৰ খেল খেলিবলৈ ঘৰৰ পৰা মানাও কৰা হয় যে এইবোৰ ছোৱালীয়ে নেখেলে এইবোৰ ল'ৰাৰ খেল আৰু এইবোৰত বহুত পাৰ্থক্য আছে যে য'ত ছোৱালীবোৰে তেওঁলোকে নিজৰ যোনটো যোনটো যোনবোৰ হেৰি তেওঁলোক কাৰণ ছোৱালী হোৱাতো তেওঁলোকে ঘৰ ঘৰ খেলি ৰান্ধা বঢ়া খেলি সেইবোৰ খেলি ভাল পায় আৰু তেওঁলোকক সেইবোৰ খেলিবলৈ এনকাৰেজ কৰা হয় আৰু ল'ৰাবোৰে তেওঁলোকে এইবোৰ দৌৰ ফুটবল ক্ৰিকেট এইবোৰ খেলে আৰু ইয়াৰ এইবোৰৰ মাজত বহুতো পাৰ্থক্য আছে ছোৱালীবোৰে সাধাৰণতে যোন যিবোৰ খেল ঘৰৰ ভিতৰত খেলা হয় সেইবোৰ তেওঁলোকে খেলে আৰু ল'ৰাবোৰে যোনবোৰ আউটদ'ৰ বা বাহিৰত খেল খেলা হয় তেনেকুৱা ধৰণৰ খেল খেলে খেল খেলে